এ এই কিতাপখন মোৰ ভাল লগা নাই দেই কিবা হাতত লৈয়েই কিবা যেন লাগিছে আৰু ছপা বন্ধাও ভাল নহয় বেটুপাতখন অধিক আকৰ্ষণীয় কৰিব পৰাৰ বহুত থল আছিল নোৱাৰিলে আচলতে এইবোৰ প্ৰফেচনেল যিবিলাকে কাম কৰে তেওঁলোকক দিব লাগে কিবা কুটীৰ শিল্পৰ দৰে কামটো কৰিছে এনেকৈ নহয় কিতাপ এখন হাতত লৈ ভাল লাগিব লাগে দামটোও যথেষ্ট বেছি এইখন কিতাপৰ দাম ইমান হ'বই নোৱাৰে আৰু এই আজিকালি কি এই হাৰ্ড বাউণ্ড কিতাপ কৰিব নালাগে পেপাৰ পেকেডিচনবিলাকেই ভাল পাতলো হয় অ'লৈ ত'লৈ লৈ ফুৰিবলৈও অসুবিধা আকাৰটো সৰু হ'লে বেগত ভৰাই লৈ যাব পাৰি এইয়াই আৰু আৰু আখৰবোৰ ইমান সৰু ফন্টত ছপাইছে মোৰ এইটো মানে পঢ়িবলৈকে অসুবিধা হয় মুঠতে মই কিতাপখন কিন্তু একেবাৰে ভাল পোৱা নাই